সামাজিক আৰু ৰাজনৈতিক সক্ৰিয়তাত শিল্পৰ ভূমিকা যথেষ্ট শিল্পীসকলে নিজৰ শিল্পৰ যোগেদি এখন সমাজৰ এখন সংস্কৃতিৰ পৰিচয় জনসাধাৰণৰ আগত দাঙি ধৰে এই ক্ষেত্ৰত ৰাজনৈতিক সক্ৰিয়তাই যথেষ্ট প্ৰাপ্তি লাভ কৰে শিল্পীসকলে তেনেকৈয়ে শিল্পৰ যোগেদি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰে নিজৰ সমাজ সংস্কৃতিক আগবঢ়াই অনাত সজাগতা বৃদ্ধি কৰে আৰু তাৰ জৰিয়তে উন্নতি সাধন হয় আৰু পৰিৱৰ্তন হয় আৰু জনসাধাৰণক অনুপ্ৰাণিত কৰে